মই আজি দুবছৰ ধৰি ব্ৰইলাৰ কুকুৰা পুহি আছোঁ এই ফাৰ্মৰ যোগেদি দেই ইয়াৰ দ্বাৰা লাভৱানেই হৈছোঁ প্ৰায় পঞ্চল্লিছ চল্লিছ দিনৰ ভিতৰতে এটা বেষ্ট ওলাই যায় কিন্তু এখন ঘৰ চলিবলৈ হ'লে সেইখিনি টকাই যথেষ্ট নহয় এই পঞ্চল্লিছ দিনত যে ওলাই যায় তাত বৰ বেছি লাভ নাথাকে তেও আৰু পঁয়ত্ৰিছ হাজাৰ চল্লিছ হাজাৰমান টকা আহে চল্লিছ পঞ্চল্লিছ দিনত ইয়াৰ উপৰিও আমি আৰ্থিক হিচাপে টনকীয়াল হ'বলৈ হ'লে গাহৰি আমি পুহিব পাৰোঁ গাহৰিও আজিকালি বৰ লাভৱান ব্যৱসায় বুলি কৈছে বা হাঁহ পোহাটোও এটা লাভৱান ব্যৱসায় বুলি কৈছে গতিকে আমি ব্ৰইলাৰ কুকুৰাৰ পোহাৰ উপৰিও আমি গাহৰি হাঁহ ছাগলী আদি পুহিব লাগে তেতিয়া আমি আৰ্থিক হিচাপে সবল হ'ব পাৰিম সেইটোৱে বুলিলে